অ' এইখন হোমেনৰ চাইকেল দোকান হয়নে এ চাইকেল এখন লাগিছিল মোক বেপাৰ বাণিজ্য কৰিবৰ কাৰণে এনে যেনি তেনি ইফালে সিফালে যাবলৈ কাৰণে নাই মোক জেন্সে লাগে বে বেপাৰ বাণিজ্য কৰিবৰ কাৰণেহে লাগে এনে কিমান এ হিৰ' চাইকেল এখন হ'লেও হ'ব বি এছ এ চাইকেলৰ দাম কিমান বাৰু অ' নহয় এতিয়া বেপাৰ বাণিজ্যৰ কাৰণে হিৰ'খনে কি অসুবিধা বুলি ভা ভাবিছে নেকি বাৰু মইতো হিৰ' বুলিয়ে ভা হিৰ'ই ভাল বুলি ভাবিছিলো অ' হিৰ' চাইকেলেই ল'ম বুলি ভাবিছিলো তাৰমানে কিমান হ'ব দাম ছয়হেজাৰ টকা কিমান ইঞ্চি সেইখন চাইকেল অ' নাই চৌব্বিছ ইঞ্চিখন হ'লে মানে ভাল মানে বাইছ ইঞ্চিয়া হ'লে মানে অকণমান এই হেৰিহে হয় চলাবলৈ অসুবিধাহে হয় নাই চব্বিছ ইঞ্চিয়াখন হ'লে কিমান হ'ব কিবা কম কৰিব নোৱাৰি নেকি কিবা অলপ কমকৈ হোৱা হ'লে ভাল আছিল দুটকামান হ'লেও মানে এনে জানি থ'লে মানে যাবলৈও ভাল দিয়াচোন অ' তেতিয়া কৰি যাবলৈৰও ভাল বেলেগত কমত পাম বুলি এতিয়া ঘপক্কে মানে পইচা কেইটা ইমান দূৰ যাম বুলি ক'লে মোৰ আকৌ অসুবিধাও হ'ব পাৰে সেইকাৰণে আগতীয়াকৈ সুধিলে অলপ হেৰি হ'ব বুলি ভাবিছো দুটকামান ছয়হেজাৰ চাৰে ছয়হেজাৰ অ' অ' অ' এই এনে চাৰে পাঁচমানত নোৱাৰে নেকি বাউ সেইটো হয় বাউ